অঁ কোনে কৈছে বাৰু অঁ হয় কওকচোন অঁ ভূত জলকীয়া অঁ মোৰ হেৰিটো কেনেকৈ পালে বাৰু আপুনি

অঁ অঁ অঁ হয় নেকি অঁ আপোনাক লাগিছিলে হয় নেকি পঞ্চা পঞ্চাছ কেজিমান লাগিছিলে অঁ পঞ্চাছ কেজি পাব বাৰু খালী আৰু আপোনাৰ দাম দৰটোহে আৰু ৰে'টটো মিলিব লাগিব আমি বৰ্তমান দি আছোঁ বাৰু আপোনাৰ আমি এতিয়া ৰে'টটো আমি এতিয়া বৰ্তমান চাৰে তিনিশৰ পৰা চাৰিশ টকাৰ ভিতৰত আমি দি আছোঁ কম বেছ মানে অঁ জলকীয়া মানে আপোনাৰ হেৰি লৈ আছে জাত লৈ আছে মই যিটো জলকীয়া কৈছোঁ সেইটো ভাল জাতটো আপোনাৰ আৰু বেগেতে ইমান গেলি নাযায় সেইটো ডাঙৰ জাতৰ জলকীয়াটো ভাল পাব বাৰু আপুনি হেৰি কৰিব আপুনি ধৰক নিবহি লাগিব ইয়াৰ পৰা যদি আপোনাৰ ঘৰত আমি তেতিয়া ছিঙি দিম আপুনি লৈ যাব বাৰু আমি কিবা এটা কম বেছ ক কৰি দিম আৰু অঁ হ'ব আপুনি অঁ অঁ খাটাং যদি লাগে আমি ছিঙি দিম বাৰু

অঁ ঠিক আছে বাৰু তেতিয়া আপুনি খালি ক'লে ছিয়'ৰ ছিয়'ৰ ছিয়'ৰ আৰু ছিয়'ৰ কৰিব লাগিব বাৰু অঁ তেতিয়া আপুনি এটা কাম কৰিব আপোনাক মানে মই এনে আমি ধৰক চাৰিশ টকাকৈ দিছোঁ আপুনি তিনিশ আশী টকাকৈ দিব লাগিব আৰু

বস্তুটো এতিয়া আৰু চব বস্তুৱে দাম হৈছে আৰু খৰচো আছে আৰু এইটোত অঁ তেতিয়া আপুনি আহিলে মোলৈ ফোন এটা কৰি দিব অঁ মই তেতিয়া ছিঙি দিম বাৰু অঁ ঠিক আছে পঞ্চাছ কেজি লাগিব পঞ্চাছ কেজি লাগিব পূৰা হয়নে অঁ অঁ ঠিক আছে বাৰু